দাদা অলপ আগত আপোনালোকৰ তাত এটা অৰ্ডাৰ এটা দিছিলোঁ মই কেটেকীবাৰীৰপৰা এতিয়া মোৰ বিশেষ কাম এটাৰ বাবে মই হজৰাপাৰালৈ যাব লগা হ'ল গতিকে মোৰ ডেলিভাৰী ঠিকনাটো সলনি কৰিব লাগিছিলে হজাৰাপাৰাত লাগিছিলে আপোনাৰ ঠিকনাটো হজৰাপাৰা শ্মশানখন পাৰ হৈ আপোনাৰ নামঘৰ পাৰ হ'ব লাগিব নামঘৰ পাৰ হৈ দোকানখনৰ কাষেদি সোমাই গৈছে উপপথ চাৰি আপোনাৰ এই সোমাই গৈ পেলাই ব্লক ৰাস্তাটো শেষ কৰিয়েই আপোনাৰ ঘৰ নম্বৰ আপোনাৰ পাঁচ পাঁচত দিব লাগিব